এক জানুৱাৰী দুহেজাৰ এক চন পাঁচ অক্টোবৰ দুহেজাৰ পাঁচ চন আঠ নৱেম্বৰ দুহেজাৰ দহ চন ষোল্ল ফেব্ৰুৱাৰী দুহেজাৰ ষোল্ল চন একৈছ ডিচেম্বৰ দুহেজাৰ বিছ চন